এই হাঁহ কুকুৰা পোহা ব্যৱসায়ৰ বাহিৰে মোৰ আন তেনেকুৱা কোনো ব্যৱসায় নাই বাৰু যিহেতু ইয়াৰপৰাই মই ধুনীয়াকৈ চলি থাকিবলৈ পাৰিছোঁ সেইকাৰণে মই আৰু আন চিন্তা কৰা নাই এই পোহনীয়া এইবোৰ হাঁহ কুকুৰা তেনেকৈ পুহি আমি আমাৰ যথেষ্টখিনি উন্নতি হৈছে সেইকাৰণে মই আৰু বেলেগ চিন্তা কৰা নাই এই ব্যৱসায়টোত অধিক অধিকভাৱে কৰিবলৈ হ'লে আমি বিভিন্ন আৰু কাম হাতত ল'ব লাগিব যেনে ধৰক এই ব্যৱসায়টো আগবঢ়াই নিবলৈ হ'লে অকণমান চৰকাৰৰ চৰকাৰী সুবিধাবোৰ ল'ব লাগিব আঁচনিবোৰ আছে যিহেতু বিভিন্ন ধৰণৰ তাৰ অকণমান সুবিধাবোৰ লৈ অকণমান বহলভাৱে কৰিবলৈ চেষ্টা কৰিব লাগিব যেনে ধৰক এতিয়া চৰকাৰীভাৱে দৰৱ পাতি আৰু পোৱালি তেনেকৈ যোগান ধৰে দানা সেইবোৰ যোগান ধৰে আৰু ইয়াৰ যিবোৰ লাগতিয়াল বস্তু সেইবোৰ তেনেকৈ যোগান ধৰে সেইকাৰণে আমি যদি অলপ বহলভাৱে কৰিবলৈ লওঁ কৰিবলৈ হ'লে চৰকাৰী অলপ সুবিধা আঁচনিবোৰৰ সুবিধা গ্ৰহণ কৰিব লাগিব সেইবোৰ ভালকৈ ল'ব লাগিব তেতিয়া ভাবোঁ মই আৰু অলপ বেছিকৈ আমি এই ব্যৱসায়টো উন্নত কৰিব পাৰিম উন্নতি হ'ব তেতিয়া আমাৰ অলপ কি বুলি কয় তেতিয়া আমাৰ অলপ ইনকামো বাঢ়িব যিহেতু ইয়াৰপৰা ভালেমানখিনি পইচা পোৱা যায় সেইকাৰণে মই ভাবোঁ এই ব্যৱসায়টো কৰি থাকিলে আন আকৌ ব্যৱসায় চিন্তা কৰিবলগীয়া নহয় চৰকাৰী আঁচনি যি বিভিন্ন ধৰণৰ আছে তাৰ ওপৰত সেইবোৰ অকণমান চাই চিটি লৈ সেইবোৰৰপৰা অকণমান সুবিধা লৈ এইবোৰ বহলভাৱে ইয়াৰ এই ব্যৱসায় কাৰণে অকণমান ল'বপৰা যায় চৰকাৰী সুবিধা এইকাৰণে মই ভাবোঁ এই ব্যৱসায়টো কৰি থাকিলে আৰু আন ব্যৱসায় চিন্তা কৰিবলগীয়া নহয় আৰু যিহেতু ভালদৰে চলি থাকিবপৰা হয়